শ্ব'ল পৰিধান কৰিবলৈ মহিলাসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বিশেষকৈ গৰমৰ দিনত শ্ব'ল পৰিধান কৰাত বহুত অসুবিধাৰ সৃষ্টি হয় আৰু গাড়ী চলাবলৈও অসুবিধাৰ সৃষ্টি হয়